ক'ত ক'ত এতিয়া ময়ো ঘৰতে আছোঁ এয়া ইমানৰ সবৰে চাকৰি বাকৰি হ'ল আমাৰ দেখোন চাকৰি বাকৰি ক'তো একো নোহোৱা হ'ল তই কিবা কৰিছ নেকি হয় নেকি এতিয়া কি বা কৰোঁ বা নাই দিছিলোঁ ক'তো হোৱাই নাইচোন এইবাৰ এতিয়া এই এইবাৰ এই ছাব্বিছ হেজাৰটো সবৰে হৈ গ'ল আমাৰ আমাৰ এই কপালতে নাই যে একো ওহ ক'ৰবাত ফুৰিব চুৰিব যাব লাগিছিল পইছা চইচাও নাইচোন ক'ত খানা চানা হলেও খাওঁ ব'ল কেতিয়া আহ এদিন

এই

এই এই এদিন মন্দিৰত যাবি নেকি মন মন্দিৰত হলেও যাওঁ ব'ল এনে এদিন ঘূৰি আহোঁ ৱে কিবা এটা মন্দিৰত যাই কিনে ফুৰি ৰ' অলপ ধূপ চুপো লৈ যাওঁ মানে তাতে খোৱা কৰি আৰু এই চাওঁ ৰহচো অলপ হেই কৰোঁ পইছা পাতিও হৈ লওঁক এনেতো যাব যাবতো ইচ্ছা গৈছেই কিন্তু আৰু সেইটোৱে কথা আৰু পই পইছাৰে হেলি বেপাৰ আৰু চাৰিওফালে ক'ৰবাত যদি কিবা এটা কাম কৰিয়ে লয় তেতিয়াও তাৰ কথা নাছিল নিজৰ খোৱা খৰচটো ওলাই এতিয়া নিজৰ খোৱা খৰচটোও ঘৰত সুধিব লগা হৈছে খোৱা খৰচটো সুধিব গ'লে আৰু এতিয়া ভালো লাজো লাগা হৈছে না আজিকালি দে হ'ব দে দে হ'ব দিয়া দিয়া ঠিক আছে